গাঁৱৰ মানুহে নিজৰ সাংস্কৃতিক মূল্যৰ সৈতে মনোৰঞ্জন আধুনিক উপভোগ কৰা ধৰণৰ যেনে বাহিৰৰ পাৰ্টি কৰা ডাঙৰ উদযাপন সুৰাপান কৰা কেনেকৈ ৰক্ষা কৰে মই এনেধৰণৰ এনেধৰণেই ক'ব বিচাৰোঁ যে যে গাঁৱৰ গাঁৱৰ গাঁৱৰ পৰিৱেশৰ সংস্কৃতিবোৰ যেনেকুৱা ধৰণৰ সেইবোৰেই আমি মানি চলিব লাগে এনে এইটো নহয় যে আমি পাৰ্টি কৰি বাহিৰৰ পাৰ্টি কৰি ডাঙৰ উদযাপন কিলা সুৰাপান কৰি পৰিৱেশটো নষ্ট কৰিয়েই হুলস্থল কৰি ৰখাতকৈ আমি গাঁৱৰ সাংস্কৃতিক মোৰ মানি চলাই ভাল পৰিৱেশটো শান্তি শান্তি আৰু পৰিৱেশত হুলস্থুলো নহয় এনেধৰণৰ এনেকুৱা যে আমাৰ অস অসমীয়া নৱবৰ্ষ হৈছে নৱবৰ্ষ মাহটো হৈছে বহাগ মাহ বহাগ মাহৰ প্ৰথম দিনটোৱে হৈছে আমাৰ অসমীয়া বছৰৰ প্ৰথম দিনটো আৰু সেই দিনটোৱে আমি উদযাপন কৰিব লাগে সেইদৰে কা বহাগ মাহটো হৈছে আমাৰ বহাগ বহাগ বহাগ মাহটো আমি বহাগ বিহু হিচাপে পালন কৰোঁ আৰু বহাগ বিহু হিচাপে উদযাপন কৰোঁ বহাগ বহাগ বিহু প্ৰথম দিনাখনে প্ৰথম দিনাখনে আমি এশবিধ শাক চব্জি লৈ শাক এশ চব্জি শাক পাচলি গোটাই আমি মাছ বা মাংসৰ লগত জাল খাওঁ আৰু ঘৰৰ জ্যেষ্ঠজনক ঘৰৰ মুৰব্বীজনক আমি এখন এখন এখনকৈ বিহুৱান দি সিহঁতক সেৱা কৰোঁ আৰু সিহঁতে তাৰ তাৰ বিনিময়ত আমাক আশীৰ্বাদ দিয়ে এটোৱে এনেধৰণৰ এনেকুৱা এটা শান্তি পৰিৱেশ ঘৰৰ মৰম চেনেহ শান্তি সকলো সোমাই থাকে তেনেদৰে ইংৰাজী নৱবৰ্ষ হৈছে এক জানুৱাৰী এক জানুৱাৰী দিনাখন আমাৰ পাৰ্টী পাৰ্টি কৰে ডাঙৰ ডাঙৰ উদযাপন ক্লাব সুৰাপান কৰে তেনেকুৱা ধৰণৰ তেনেকুৱা ধৰণৰ কৰিলে পৰিৱেশটো হুলস্থুল হয় কাজিয়া হয় তেনেকুৱা ধৰণৰ মদ পানী খায় মানুহবিলাক এক্সিডেণ্ট হয় তেনেকৈ ধৰণৰ পৰিৱেশটো বিনষ্ট হৈ যায় সেইবাবে আমি আমাৰ অহ অসমীয়া গাঁৱৰ সাংস্কৃতিক মূল্যবোৰ মানি ৰাখিব লাগে না কি ইংৰাজী মানুহবিলাকৰ ইংৰাজ দেশৰ এইবিলাক মানি আমি পাৰ্টি কৰিব লাগে তেনেকুৱা নহয় সেইটো কৰিব লাগে কিন্তু মধ্যমৰ কৰিব লাগে আৰু আমি নিজৰ সংস্কৃতিটো বজাই ৰাখিব লাগে যেনেদৰে মাঘ বিহু মাঘ বিহু শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি সৰস্বতী পূজা তাৰপিছত কিবা এনেকৈ এইবোৰ উৎসৱ আমি পালন কৰি ৰাখি থাকিব লাগে আৰু এইবোৰ এইবোৰ উৎসৱেই হৈছে আমাৰ গাঁৱলীয়া সমাজৰ বা গাঁৱৰ মানুহৰ সাংস্কৃতিক মূল্য এইবোৰ আমি সদায় সযতনে ৰাখিব লাগে সেইটো নহয় যে আমি বাহিৰত ক্লাব ক্লাবত সুৰাপান খাই খাই সুৰাপান খাই আমি নিজৰ গাঁৱৰ সংস্কৃতিবোৰ পাহৰি পেলাব লাগে বা আমি এৰি দিব লাগে কিন্তু সেইবোৰ সেইবোৰো কৰিব লাগে বা নিজৰ মনোৰঞ্জনৰ কাৰণে নিজৰ আনন্দ উপভোগ কৰিবৰ কাৰণে সুৰাপানো খাব লাগে সেইটো সেইটো একো ডাঙৰ কথা নহয় তথাপিও আমি আমাৰ নিজৰ সংস্কৃতিটো সদায় পালন কৰি থাকিব লাগে যদি আমি যদি আমি আমাৰ অসমৰ সংস্কৃতি হিচাপে শংকৰদেৱৰ তিথিটো যদি আমি পালন নকৰোঁ শংকৰদেৱৰ যদি আমি সন্মান নজনাওঁ শংকৰদেৱৰ সংস্কৃতিবোৰ যদি আমি ৰক্ষা নকৰোঁ সং শংকৰদেৱৰ নাট ভাওনা বৰগীত এনেকুৱা ধৰণৰ যি শংকৰ শংকৰজনাই আমাৰ অসমীয়া সংস্কৃতিক দি থৈ গৈছিলে সেইবোৰ যদি আমি ৰক্ষা নকৰোঁ তেনেহ'লে আমা আমাৰ গাঁৱলীয়া সমাজৰ সংস্কৃতিবোৰ একো মূল্য নাথাকিব সেইবাবে আমি এইবোৰ সদায় সযতনে ৰাখি থোৱাটো উচিত সেইবাবে এটোৱেই কওঁ যে যিমানেই যিমানেই আমি বাহিৰৰ সমাজৰ বা বাহিৰৰ দেশৰ যিমান বাহিৰৰ দেশৰ উৎসৱবোৰ যিমানেই আমি পালন নকৰোঁ কিয় তথাপি আমি আমাৰ গাঁৱৰ সংস্কৃতিবোৰ এৰি দিব নালাগে আমি সদায় পালন কৰি যাব লাগে যদিও সেইবোৰ যদিও আমি মানো সেইবোৰৰ ইমান উৎপাত হয় উ ডাঙৰ ডাঙৰ ডাঙৰ ডাঙৰ পাৰ্টী কৰা বা ডাঙৰ উদযাপন ক্লাবত যোৱা সুৰাপান কৰা এইবোৰ আমি কমকৈ কৰিব লাগে এইবোৰ এইবোৰ বেছি হ'লে এইবোৰ বেছি হ'লে আমাৰ মাজত পৰিৱেশত কাজিয়াও বেছি হয় হুলস্থুল হয় তাৰ ফলত পৰিৱেশটো বিনষ্ট হয় অশান্তি হয় মানুহৰ মনত হিংসা ভাৱ আহে মৰম চেনেহ কমি যায় তেনেকুৱা ধৰণৰ যদি আমি যদি আমি গাঁৱৰ সাংস্কৃতিবোৰ মানি চলোঁ তেতিয়াহ'লে আমি ইঘৰে সিঘৰ লগত ইঘৰে সিহৰ সিঘৰ লগত আহা যোৱা যেনে আমি বহাগ বিহুতেই বহাগ বিহুতেই গ'লোঁ বহাগ বিহু কথাকেই কওঁ আমি বহাগ বিহু যেনেদৰে আমি আমি জ্যেষ্ঠজনক যেনেকৈ আমি বিহুৱান দি সেৱা কৰোঁ তেনেকেই তেনেকুৱা ধৰণৰ আমিতো ওচৰ পাঁজৰৰ সকলো জ্যেষ্ঠজনকেই সন্মান জনাওঁ বা জ্যেষ্ঠজনক আমি প্ৰতিঘৰ জ্যেষ্ঠজনক যাই পেলাই যাই আমি সেয়া কৰোঁ তেতিয়াতো আমাৰ মাজত মৰম চেনেহটো বাঢ়ি যায় বা মৰম চেনেহটো থাকে তাৰ সেইটোৱেই কথাটো তাৰ ফলত যদি আমি মদ বা সুৰাপান কৰি আমি যদি হুলস্থুল পৰিৱেশ কৰোঁ সিহঁতৰ মনত অশান্তি হয় আৰু আমাৰ মনতো অশান্তি হয় তাৰ ফলত সিহঁতৰ আৰু আমাৰ মাজত ওচৰ চুুবুৰীয়াৰ মাজত মৰম চেনেহটো লাহে লাহে কমি যায় সেইবাবে সেইবাবেই কৈছোঁ যে গাঁৱৰ গাঁৱৰ সংস্কৃতিটোৱেই ভাল আৰু সেইবোৰ মন মনোৰঞ্জন কৰি মনোৰঞ্জন কৰি আ আধুনিক উপভোগবোৰ লাহে আধুনিক উপভোগবোৰ বেছিকৈ লৈ আমি পুৰণা সংস্কৃতিবোৰ পাহৰি যাব নালাগে সেইবাবে সেইবাবে আমাৰ গাঁৱৰ সংস্কৃতিবোৰে মানি ৰখাটোৱে বেছি ভাল তথাপিও বাহিৰৰ যিবোৰ সেইবোৰ অলপ লাহে কম কমকৈ কৰিলেই হ'ব তথাপ সেইটোৱে কথাটো সেইটোৱে মই ক সেইটো কথাকেই মই বুজাব বিচাৰিছোঁ যে আমাৰ আমাৰ যিটো গাঁৱৰ পৰিৱেশৰ সংস্কৃতি সেইটোৱে আমাৰ মাজৰ মিলা প্ৰীতি থাকে আমাৰ গাঁৱৰ কিবা ওচৰ এজন বিপদ হ'লে আগুৱাই যায় তেনেকুৱা ধৰণৰ সেই সেইখিনিয়ে ভাল সেইখিনি সংস্কৃতিৰ মানি চলাটো উচিত সেইবোৰ মদ পানী খাই বা সুৰাপান কৰি আমি কাজিয়া কাজিয়া সৃষ্টি কৰি ইঘৰে সিঘৰে মাজত নোযোৱা নোযোই বা হিংসা আনি নামাতা নামাতি হয় বা ভাল নোপোৱা তেনেকুৱা ধৰণৰ হোৱাতকৈ আমি ওচৰ পাঁজৰৰ লগত মিলাপ্রীতি থাকি গাঁৱৰ সংস্কৃতিবোৰ মানি চলাই আমাৰ ভাল